মই অনলাইনযোগে এডভাৰটাইজ প্ৰায় অনলাইনযোগে এটা ৱাশ্বিং মেচিন কিনিবলৈ অনলাইনৰ কোম্পানীৰ লগত ব্যৱস্থা কৰিছিলোঁ যিহেতু অনলাইনযোগে ব্যৱস্থা কৰাৰ পাছত ৱাচিং মেচিনটো যেনেধৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিলে এই বস্তুটো আচলতে এডভাৰটাইজৰ মতে বস্তুটো ইয়াত নহয় যিহেতু তেওঁলোকে কৈছিলে যে কাপোৰখিনি ধোওঁতে ছুইচটো এনেধৰণে দিব লাগিব বা নিজে নিজে অন হ'ব আৰু ড্ৰাই কৰিলে এনেকৈ হ'ব সেইকাৰণে এই বস্তুবিলাক আচলতে লোৱাৰ আগতে অকণমান চাই চিতি লোৱাটো ভাল আৰু যিহেতু অনলাইনৰ প্ৰডাক্টৰ ওপৰত এইদৰে হ'লে আচলতে বৰ ভাল নহয় বুলি ভাবোঁ সেইকাৰণে মই ৱাছিং মেচিনটো অনাৰ পাছত এই আকৌ এটা তেনেকৈ টিভি অৰ্ডাৰ কৰিলোঁ টিভি টো আনি চালোঁ যে টিভি টোৰো এডভাৰটাইজৰ বিপৰীতেহে তাত মানে বস্তুটো দেখা গৈছে প্ৰডাক্টটো ঘৰলৈ অহাৰ পিছত ফিটিং কৰি টিভি টো লগাই চালোঁ ঘৰত যেনেকৈ এটা টিভি আছিলে সেই টিভি টোৰ লগত এই টিভি টো বহুত সলনি আছে সেইকাৰণে চুইচৰ গণ্ডগোল কম কাৰেণ্টত বস্তুটো নচলে আৰু তেওঁলোকৰ প্ৰডাক্টটো অন্য প্ৰডাক্টৰ লগত বেলেগ কোম্পানীৰ ছিষ্টেমটো বেলেগ আছে সেইকাৰণে আমাৰ গাঁৱলীয়া সৰ্বসাধাৰণ মানুহৰ কাৰণে এই টিভি টোৰ উপযোগী নহয় আৰু যিহেতু অনলাইনযোগে অনা বস্তুবিলাক আমি সৰ্বসাধাৰণ মানুহৰ কাৰণে উপযোগী নহয় বুলি ভাবি সেইকাৰণে মই ভাবিছো যে পুনৰ আকৌ বস্তু কিনিবলগীয়া হ'লে এই দোকানৰ পৰাহে কিনাৰ এটা চিন্তা কৰিছোঁ সেইকাৰণে মই ভাবিছোঁ যে অনলাইনযোগে বস্তুটো অনাৰ চিন্তা চৰ্চা নকৰি দোকানৰ পৰা বস্তুটো কিনিলে ভাল হ'ব বুলি মই ভাবিছোঁ